হাঁহ কুকুৰা আক্ৰান্ত কৰা সাধাৰণ ৰোগবোৰ হ'ল ধৰক যেনে আপুনি এতিয়া ধৰক মুৰ্গীটো মানে চাহীয়ে খালে ধৰক চকুতে খেলে ন বা গাতে খালে দেহতে খালে ন তেওঁ তেতিয়া সেইখিনি মানে অলপ অসুবিধা হৈ যাব মানে সেইটো এটা সাধাৰণ ৰোগৰলেখীয়াই হৈ পৰিব মানে লাষ্টত মানে এনেকুৱা হ'ব মানে কথাটো মানে চাহী লাগি লাগি ইটোৰপৰা সিটোৰপৰা ইটোৰপৰা সিটো হৈ গৈ থাকিব মানে তাৰপাছত আৰু আছে আপোনাৰ বেমাৰ মানে এইটো ধৰক মানে বডিটো গোটেই ৰঙা পৰিব মানে তো এচাইটিছ কিবা কিবা এনেকৈ নাম আছে মানে এইবিলাক সেইটো মানে বডিটো ৰঙা হৈ যাব মানে সেইটো এটা বেমাৰ মানে আছে মানে আপোনাৰ পানী হৈ যাব পানী জমা হৈ যাব মানে সেইটো পানী জমা হোৱাটো এটা বেমাৰ মানে অনেকখিনি মানে ৰোগ আছে মানে সেয়া আক্ৰান্ত হোৱাৰ এইবিলাক মানে ৰোগবিলাক মানে এতিয়া ধৰক আৰু আপোনাৰ কিছুমান মানে মুৰ্গী এনেকুৱাও আছে জুপুকা মাৰি থাকিব কিবা জ্বৰ হ'ব মানে কিবা মাথাটো মানে ক'লা পৰি যাব ধৰক তো পায়খান এইবিলাক বগা বগা হ'ব ই জুপুকা মাৰি মাৰি থাকিব পাখিবোৰ মানে থিয় থিয়লেখীয়া হৈ যাব সেইবিলাকো মানে এটা ৰোগ হয় মানে এইটো এইটো জ্বৰো জ্বৰ উঠি যায় মানে এইবিলাক বহুত বেমাৰ আছে মানে তাৰ ৰোগবিলাকৰ নামো বহুত ভাগ ভাগে আছে মানে এতিয়া ধৰক যেনেকৈ ধৰক আপুনি ধৰক যিটো মুৰ্গী যিটো লক্ষণ দেখা পাব বা সেইটোৰ বিষয়ে লৈ আপুনি জনাব চিকিৎসকক বা এইবিলাক জনোৱাৰ পিছত মানে আপোনাক মানে তাৰপৰা যিটো পৰামৰ্শ দি যিটো ঔষধ দিব সেই ঔষধেই কাম কৰিব সেই তেনেকৈ চিকিৎসাকও পৰামৰ্শ লৈ পেলাই মানে যিটো বেমাৰৰ লক্ষণটো ক'লেই হ'ল মানে যে এনেকুৱা হৈছে মুগীখিনি লক্ষণটো এনেকুৱা হৈছে আমুক ৰোগটো আকান্ত হৈছে তেতিয়া সেই তেওঁ ক'ব তেওঁ ঔষধ দিব সেই ঔষধ মতেই আপুনি মানে ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰি ভালকৈ চাফ চিকুণ কৰি ৰাখিব মানে তাৰপিছত সেই ৰোগবোৰবিলাক মানে তেনেকৈ তেনেকৈ বহুত বহুত ৰোগ আছে মানে কিছুমান এতিয়া ধৰক এনেকুৱা মহামাৰী ৰোগৰলেখীয়া মানে তো আহিয়ে থাকে মানে আহিয়ে থাকে বতাহত আহিব ছমাহৰ মূৰত মানে ছমাহৰ মূৰত আহি থাকিব সেইবাবে মানুহ যে আপোনাৰ মুগীখিনি মানে টোপনি মৰালেখীয়া হয় কিবা মানে আৰু তাত ইঞ্জেকশ্যনো দিবলগীয়া হৈ পৰে মানে ন ইঞ্জেকশ্যনটো থাকিব মানে তিনিটা ইনজেকশ্যন আপুনি মাৰিবই লাগিব মানে ভেকচিন মানে সেইকেইটা কম্পালচৰি মানে নামাৰিলে মানে বহুতখিনি দিগদাৰ হৈ যাব মানে সেইবিলাক মানে ঢেৰ বেমাৰ আহি যাব মানে আপুনি সেইকেইটা প্ৰটেকশ্যনৰ কাৰণে দিয়া যে প্ৰটেকশ্যনৰ কাৰণে আপুনি সম্পূৰ্ণভাৱে মাৰিব লাগিব মানে এতিয়া সম্পূৰ্ণ প্ৰটেকশ্যন পাই গ'লে যে তেতিয়া মুৰ্গীটো মানে একো বেমাৰ ব্যাধিয়ে এইবোৰ তাৰ গাত পটককৈ মানে লাগিব নোৱাৰিব মানে বহুতখিনি মানে সুবিধা কৰি সুবিধাও পায় মানে সেই ভেকচিনটো মাৰিলে মানে ৰক্ষাও পাৰে বহুতখিনি মানে সেই ৰক্ষা পোৱাতোৱে সুবিধা মানে ধৰক এনেকৈ ধৰক লোকেল মুৰ্গীখিনিটো আপুনি কৰি দিব পাৰিব সিহঁতকো তেনেকৈ কৰি দিব পাৰিব তাত হুমি চুমি সেইবিলাক স্প্ৰে কৰি থাকিব লাগে হুমিবিলাক গাত ধৰিব দিব নালাগে চাফ চিকুণ কৰি ৰাকিব লাগে তলডোখৰ মানে আৰু মানে টোপনি চুপনি গুচি গ'লে মানে এটা তাক মানে চাইদ কৰি দিব লাগে সিহঁতক তাৰ সিহঁতক সময়মতে দানা পানীখিনি যোগান ধৰিব লাগে আৰু যিমানখিনি আপুনি পাৰিব নিজৰ মতে আৰু সিহঁতকো ভালকৈ ৰাখিবলৈ চাব লাগে ৰাখি কৰি আৰু ধুনীয়াকৈ যতন ল'ব লাগে